অঁ হেল্ল অঁ ভন্টি ক এয়া এনেই আছোঁ কিনো কৰিম আৰু অঁ অ' ৰিভাৰ বেংক সেই ৱাক কৰিবলৈ যাবি নেকি

অঁ মই এজনীলে ক'ম তই এজনীলে কৰি দিবি মই এই ৰক্তিমালে কৰিম তই টিনালে কৰি দিবি তেতিয়াহ'লে অঁ কিমান টাইমত যাবি ইনেই ৰাতিপুৱা যাবি অঁ ৰাতিপুৱা তেতিয়া চাৰিটামান বজাতে যাব লাগিব ন' অঁ কি হয় না তহঁতৰ ঘৰ পৰা কিহত আহিবি অঁ মই চাইকেললৈয়ে যাম বাৰু এই ডখৰ অঁ অঁ সিহঁতৰ দুজনীকো কৈ দিম অঁ তা অঁ অঁ সিহঁতিও চাগে চাইকেলতে আহিব নহ'লে ক'ত আহিব অঁ থ তো তো তোৰ ৰক্তিমাহঁতৰ ঘৰৰ সেইফালেই ন তই ৰক্তিমাৰ লগতে আহিব পাৰিবি

অঁ টিনা যাব বাৰু অঁ তই এতিয়া ফোন কৰি দিবি তেতিয়াহ'লে আজিয়ে নহ'লে তেতিয়া কাইলে সাজু হৈ থাকিব পাৰে আকৌ সিহেঁতি আকৌ অসুবিধা হয় নেকি যাবলে আকৌ ন অসুবিধা চসুবিধা হ'ব পাৰে ন সিহেঁতি নগ'লেওটো আমি যাম আকৌ

অঁ হ'ব দে ফোন কৰিম